অ কোৱা অ কোৱা অ খেতি যোৱাবাৰ কৰিছিলোঁ বহুত ভাল হ'ল আৰু এইবাৰ খেতি কৰিবলৈ যোগাৰ কৰিছোঁ আৰু এইবাৰ কৰিব লাগিব তাকে টকা পইচাৰ কথাও আছে আৰু অকণ ল'ন এটা এপ্পলাই কৰিব লাগে কৰিমহে মানে যোগাযোগ কৰিছোঁ মানুহ সোধা পোচা কৰিছোঁ আৰু ফৰ্ম চৰ্ম আনি পেলাই এপ্পলাই কৰিব লাগিব এতিয়াতো আছে মাৰ্চ মাহ মই বিশেষকৈ এছবিআই ৰ পৰা কৰিলে ভাল হয় হয় বেংকৰ চাৰ্জনে কি আছে যাব লাগিব গৈ পেলাই ঠিক আছে হয় আহিবা এদিন কে ৱাই চি দিব লাগিব তুমি হয় হয় হয় হয় আগৰ খেতি ভাল আছে তাত খেতি মানে দ' শালি খেতি ভাল হয় বাম লাহি বৰা জহা এইখিনি হয় আইজং খেতিটো বৰ মজা হৈছিলে যোৱাবছৰ এইবাৰো নিশ্চয় টকা পইচা অকণমান খৰচ কৰিলে পোৱা যাব ঠিক আছে তুমি এদিন আহিবা দেই ৰখাইছোঁ